অঁ

জানো কি কঠীয়া কি কঠীয়া আমাৰ ৰঞ্জীত কঠীয়া মানে দহ আশী মান ওলাব বাকী জয়বাংলাও ওলাব দহ আশী মান নে বৰা চকোৱা এটোপোলা এটোপোলা আছে সেইখিনি ৰুৱাই হোৱা নাই ৰুলেহে গম পাম কিমান ৰাহি হয়

পানী পানী অলপ বেছি হৈ আছে বাৰু অঁ পানী অলপ বেছি হৈ আছে আমাৰ ওচৰতো এই গজেনহঁতৰ এটোপোলা আছিল সেইখিনি বাৰু ওখয়েই আমাৰ খিনিও ৰুব পাৰিব ইমান চাপৰ নহয় ওখয়েই অঁ অঁ

নহয় আপোনালোকে এই কঠীয়া ন অঁ শুনক কঠীয়া বিচৰা মানুহ বহুত ওলাইছে যে যদি প্ৰকৃততে আপোনালোকক কঠীয়া খিনি লাগে তেতিয়া দুই এদিনতে উঠাই লৈ যাৱ মানে সবকে বৰ কৈ থাকিবও নোৱাৰি নহয় নিদো নিদো বুলি সেইটো কথা অঁ

অঁ ঠিক আছে ঠিক আছে মই যোগাযোগ কৰি দিম দুঘৰ মানত আছে বাৰু কঠীয়া আপোনাক পঞ্চাছ আশী মান লাগিব ন অঁ অঁ ঠিক আছে হব অঁ ঠিক আছে হব